অঁ বাইদেউ এই আমাৰ আহঁতগুৰি বাইদেউ পাচলি দোকানখনত লাগিছেনে বাও অঁ বাইদেউ মোক এই আমাৰ সকামৰ কাৰণে হেৰি লাগিছিল অ' পাচলি অলপ লাগিছিল মানে আলুটোতো ল'ব লাগিব আলু পিঁয়াজ ল'বই লাগিব কে জি কেনেকৈ দি আছে বাৰু এতিয়া আৰু পিঁয়াজ কেনেকৈ কে জি হৈ আছে এতিয়া পঞ্চাছ টকা ন সৰহকৈ ল'লে মানে এই হেৰি কম কৰি দিয়েনে নে একে দামেই ল'ব বাৰু অঁ পিঁয়াজৰ দহ পিঁয়াজ দহ কে জি ল'লে হেৰি পঞ্চল্লিছ টকাকৈ দিব ন আৰু আলু যদি মই পোন্ধৰ কে জি লওঁ কিমানত কিমানকৈ দিব বাও

অঁ আৰু হেৰি সকামখন এই বিশ তাৰিখলৈ আছিল আৰু পাচলি ফ্ৰেছ পাচলি কে কি আহে বাও আপোনালোকৰ তেনেকৈ ফ্ৰেছ আহে নহয় নহয় এই হেৰি ৰঙালাওটোকে লওঁ বুলি ভাবিছোঁ ৰঙালাওটো কেনেকৈ পৰিব কে জি কওকচোন এই পাঁচ কে জি মান ল'লে আপুনি কিমানত দিব পাৰিব মোক হিচাপ এটা কৰি দিব নেকি পাঁচ কে জি যদি মই ৰঙালাও লওঁ

অঁ আপোনালোকে হেৰি কোনোবা মানুহ চানুহ এই থবলৈ মানে থোৱাৰ ব্যৱস্থা আছে নেকি কেনেবাকৈ নে আমাৰ মানুহ পঠিয়াব লাগিব আনিবলৈ তালৈ অঁ পঠিয়াই দিলে ভাল হ'ব ন অঁ অঁ ঠিক আছে সেইদিনাখনকে তেতিয়াহ'লে পঠিয়াই দিম নেকি আগে পইচা দিব লাগিব নেকি অঁ নহ'লেও নি অঁ ঠিক আছে মই তেতিয়াহ'লে তিনিআলিতেহে মোৰ ঘৰ মই সেই যাম বাও আপোনালোকৰ সেই চাৰিআলিটোলে দেই অঁ অঁ আপোনালোকৰ দোকানত গৈ কথা পাতিম নেকি তাৰপিছত কি কি পাচলি পাওঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ ঠিক আছে